হেল্ল' নমস্কাৰ অঁ শুনি আছো কওক হয় হয় ট্ৰিটমেণ্ট কৰিছোঁ আপুনি যা যাবলৈ ইচ্ছুক নেকি এটা চালে গোটেইটো সম্পূৰ্ণ এটা পেকেজেই হয় আমি এজন ব্যক্তিৰ আমি মিনিমাম একেবাৰে কমকৈ আমি দহ হোজাৰ টকাকৈ লৈছোঁ তালৈকে আৰু দহ হাজাৰ দহ হাজাৰ টাকাকৈ হয় তাতে সেই দহ হেজাৰ গোটেই পেকেজটোৰ ভিতৰতে আপোনাৰ থকা খোৱা অহা যোৱা গোটেইখিনি তাতেই হ'ব ব্ৰেকফাষ্ট লাঞ্চ ডিনাৰ গোটেইখিনি অন্তৰ্ভুক্ত হৈ আছে তাতে

জাতিংগা আপুনি আচলতে এনে জাতিংগা নাম শুনিছে নহয় ডিমা হাছাও জিলাৰ অন্তৰ্গত জাতিংগা এখন সৰু ঠাই জাতিংগা এনেইটোতো আপোনাৰ হেৰিয়ৰ কাৰণে জনাজাত কি কয় সেই ঠাই টুকুৰা মানে পক্ষীৰ আত্মহত্য কেন্দ্ৰ বুলি জনাজাত আচলতে গুৱাহাটীৰ পশ্চিমে প্ৰায় তিনিশ ত্ৰিছ কিলোমিটাৰ তিনিশ চল্লিছ কিলোমিটাৰ দূৰত্বত আছে জাতিংগা ডিমা হাছাও জিলাৰ খুব ধুনীয়া এটা ঠাই আৰু ডিমা হাছাও আৰু জানেই আপুনি ডিমা হাছাও গোটেই জিলাখন কিমান ধুনীয়া ঠাই পাহাৰীয়া ঠাই ত' তাতে মানে কি আৰু প্ৰায় তাত আৰু গোটেইবিলাক আৰু খাচী জনগোষ্ঠীৰ লোকবিলাকে আছে পঁচিছশ ছৌব্বিছশ মান খাচী জনগোষ্ঠীৰ লোক আছে তাতে এইটো যিটো জনাজাত হয় প্ৰকৃততে তাত আচলতে পক্ষীসমূহে মানে আত্মহত্যা নকৰে পক্ষীসমূহক তাৰ মানে স্থানীয় লোকবিলাকেহে হত্যা কৰে আৰু আপুনি অকলে যাম ভাবিছে নে আৰু লগত কোনোবা আছে কি ক'লে নাই নাই নাই নাই নাই লেডিজবিলাকে যাব পাৰিব মহিলাও যাব পাৰিব কোনো কথা নাই পুৰুষ মহিলাৰ পেকেজটো সমানেই হয় হয় হয় আৰু আমি আমি ওলাম মৰাণৰ পৰা মৰাণৰ পৰা আপোনাৰ ঘৰ কোত ক'ত হয় দিমৌ আপুনি দিমৌতে উঠি ল'ব পাৰিব নহ'লে আপুনি যদি সুবিধা হয় মৰাণলৈকে আহিব পাৰে নহ'লে আমিতো দিমৌ হৈ যাম দিমৌত আপুনি উঠি দিব পাৰিব আৰু মই খোৱাবিলাক ব্যৱস্থা কৰি দিছোঁ আপোনাৰ ৰাতিপুৱা আপুনি ব্ৰেকফাষ্টত ব্ৰেড কল কণী এইবিলাক খাবলৈ পাব আৰু সময়টো আমি ৰাতিপুৱা চাৰি বজাত ওলাম পাওঁতেতো আপোনাৰ লাগি যাব আপোনাৰ দহ ঘণ্টা মাজত আকৌ ৰখিব লাগিব নহয় বাটত অঁ অঁ আৰু লাষ্ট ডে'টটো হৈছে আপোনাৰ আজি হ'ল পাঁচ তাৰিখ দহ তাৰিখৰ ভিতৰত দিব লাগিব আমি ডি আমি ডিচেম্বৰ পোন্ধৰ তাৰিখে ওলাম ইয়াৰ পৰা অ' আৰু গোটেই টকাটো আপুনি পে'মেণ্টটো এনেকুৱা যে আপুনি গোটেইটো একেবাৰে দিব লাগিব তেনেকুৱা নহয় এডভান্স আপুনি পাঁচ ছয় হেজাৰ টকা কিবা এটা দি বাকীখিনি টকা আপুনি অহাৰ আগত দিলেও হ'ব তাতে অঁ ঠিক আছে দিয়ক অঁ